হেল্ল' অঁ নবৌ আপুনি গোটা বাইদেউ হয়নে অ মই ডিব্ৰুগড়ৰ পৰা কৰিছিলোঁ অ আপুনি মাজুলীৰ হয় নহয় অ তাকে আপোনাৰ পৰা মই কথা অলপ জানিব বিচাৰিছিলোঁ আৰু

অ এই মই এতিয়া এই ৰাসৰ সময়ত নৱেম্বৰ মাহতে মাজুলীলে যাম বুলি ভাবিছোঁ মাজুলীত অকমান ফুৰা চকা কৰিব লাগিব তাত আপুনি হাঁ অঁ ৰাস চাম বাৰু তাৰ লগতে মাজুলীত মানুহ ফুৰিব লাগিব অ অ আপুনি অলপ সময় দিব পাৰিব নহয়

অ তাকে কোনফালেদি গ'লে ভাল হ'ব বাৰু এইফালে যোৰহাট হৈ যাবলে অকমান দিগদাৰো পানী বাৰিষা এতিয়া নাও আছে তাকে আমাৰ এইটো ছাইদৰ মানুহৰ কাৰণে অকমান ভয়েই বাৰু ঢকুৱা হৈয়ে যাম বুলি ভাবিছোঁ অ হয়

অঁ তাকে আমি তিনি হয় হয় তেওঁলোকৰ লগত কথা পাতি জনাবচোন ফীজটো কেনেকুৱা ধৰণৰ হয় মোৰ লগত আৰু দুজন যাব হয় মোৰ সৈতে তিনিজন হ'ব গাড়ী গাড়ী লৈ গ'লে সুবিধা হ'বনি সুবিধা হয়

মাজুলীত চাবলগীয়া তেনেকুৱা কি পাম বাৰু

হয় অ

উম একো অসুবিধা নহ'লেই হ'ল আৰু মই আপোনালে যোৱাৰ আগত ফোন কৰিম অঁ যদি সময় সুবিধা মিলে সোমামনে বাৰু গৈয়ে সোমাম অ

আপুনি মাজুলী অসুবিধা নহয় নহয় আপোনাৰ লগত যাব পাৰিম আৰু গোটেইখিনি ফুৰিবলে

অ নৱেম্বৰৰ ৰাস এইবাৰ কিমান তাৰিখে পৰিছে অ তাকে সেই ৰাসৰ চিজনতে যাব লাগিব অঁ অঁ আপোনালে ফোন কৰিম আপুনি

হয় অঁ মই এইফালেদি ঢুকুৱাৰ ফালেদিয়ে যাম বাৰু কমলাবাৰী পাওঁতে আপোনাক কমলাবাৰীৰ ফালে ওলাই আহিব তেতিয়া তাত